মাজুলী জিলাখ মাজুলী জিলাখনৰ মানুহে মুঠৰ ওপৰত কৃষিজীৱি কৃষিজীৱী কৃষিৰ ওপৰত নিৰ্ভৰশীল কৃষিৰ বাদেশ অন্য বেছি উৎপাদন নাই বিশেষকৈ বছৰত ধান খেতিৰ ভিতৰত বাও ধান আৰু শালি ধানৰ দুটা খেতিয়ে তাৰপিছত হেৰি ব্যৱসায় বিভিন্ন ব্যৱসায় আছে কিছুৱে গেলামালৰ ব্যৱ ব্যৱসায় খাইছে কৰি খাইছে কিছুৱে কাপোৰৰ ব্যৱসায়ী কৰি খাইছে কিছুৱে হাৰ্ডৱেৰ ব্যৱসায় কৰি খাইছে কিছুৱে শিল্প শিল্প বেত বাঁহৰ বাচন বৰ্তন বনাইছে যেনে দলা কোলা চালনী ইত্যাদি বাঁহ বেতৰ মুখা শিল্প বিভিন্ন মুখাৰ লগত জড়িত কিছু কিছুসংখ্যকে গাড়ীৰ লগত লেব লেবাৰ কৰি খাইছে কিছুমান কিছু কিছুৱে ড্ৰাইভাৰী কৰি খাইছে কিছুমানে হেণ্ডিমেন কৰি কিছুৱে কল বাগানৰ লগত জড়িত যেনে চেনীকলৰ বাগান জাহাজী কলৰ বাগান কিছু সংখ্যকে ব্ৰয়লাৰ ফাৰ্ম কৰি খাইছে

কিছুৱে কয়লাৰ ফাৰ্ম কৰিছে নিজেই সন্মুখত কাটিং চেণ্টাৰ খুলি লৈছে ব্ৰইলাৰ কাটিং চেণ্টাৰ খুলি নিজেই ব্যৱসায় কৰিছে কিছুৱে আকৌ হাঁহৰ ফাৰ্ম কৰিছে হাঁহৰ কণী ঘৰ ঘৰ ঘৰতে উলিয়াইছে আৰু হাঁহৰ পোৱালিৰ উৎপাদন হৈছে আৰু হাঁহ বিকিছে আৰু হাঁহৰ কাটিং চেণ্টাৰ নিজেই তৈয়াৰ কৰিছে কিছু সংখ্যকে আকৌ ছাগলী ফাৰ্ম কৰিছে কিছু ছাগলী বিকিছে আৰু কিছু ছাগলী ঘৰতে জনসংখ্যা বঢ়াই বৃদ্ধি কৰাই বহল কৰিছে আৰু সৰহীয়াকৈ বিক্ৰী কৰিছে কিছুৱে গাহৰি ফাৰ্ম কৰিছে নিজৰ জিলাৰ পৰা বাহিৰৰ জিলালৈ ৰপ্তানি কৰিছে কিছুৱে আলু ফাৰ্ম কৰিছে কিছুৱে বাগানতে বিকিছে কিছুৱে দোকানে দোকানে দিছে কিছুৱে নিজে বহি বিকিছে কিছুৱে ৰঙালাও ফাৰ্ম কৰিছে ৰঙালাও কৰি বিকিছে নিজে বাগানৰ পৰাও বিকিছে আৰু বজাৰলে নিউ বিকিছে কিছুৱে জলকীয়া ফাৰ্ম কৰিছে বাগানৰ পৰাই জলকীয়াতো বিক্ৰী কৰিছে আৰু বজাৰত বহি ৰৈ বিক্ৰী কৰিছে কিছুৱে বিলাহী ফাৰ্ম কৰিছে কিছুৱে সৰিয়হ ফাৰ্ম কৰিছে কিছুৱে মাটিমাহৰ ফাৰ্ম কৰিছে কিছু ব্যৱসায়ে ঘেঁহু উৎপাদন কৰিছে কিছুৱে সৰিয়হৰ ফাৰ্ম কৰিছে আৰু কিছুৱে ডাংপতি মানে কিছুৱে ভেন্দি ফাৰ্ম কৰিছে অসংখ্য লোকে অসংখ্য ব্যৱসায় বিচাৰি মুঠতে কি মাজুলী বিশেষকৈ ক'বলে গ'লে কৃষিজীৱী ৰাইজ আৰু সেইমতে কৃষিৰ ওপৰত বেছি গুৰুত্ব গুৰুত্ব দিছে আৰু কিছুমানে এতিয়া ফল মূল যেনে অমিতাৰ বাগান কৰিছে কিছুৱে আকৌ আপেল বগৰী মানে থাইলেণ্ডৰ পৰা পুলি ৰপ্তানি কৰি আনি পেলাই আমাৰ মাজুলীত নতুনকৈ দুবিঘা এবিঘা কৰিছে কিছুৱে আকৌ আদা আদা ফাৰ্ম কৰিছে কিছুৱে আকৌ হালধী ফাৰ্ম কৰিছে কিছুৱে আকৌ ভোট ভোট জলকীয়া খেতি কৰিছে আৰু নিজে বজাৰত বিক্ৰী কৰিছে আকৌ আন দেশলৈও মানে যোহাটলৈও পঠিয়াই দিছে গুৱাহাটীলৈও আজিকালি চুপাৰ আহে চুপাৰত পঠিয়াই দিছে কিছুৱে আকৌ ভুত জলকীয়া পুলি ব্যৱসায় কৰিছে আৰু এতিয়া কিছুৱে নতুনকৈ গছপুলি ফল মূল এনেই ফুলে চুলে ইত্যাদি কৰি নাৰ্চাৰী খুলিছে প্ৰত্যেকজনে প্ৰত্যেকে বেলেগ বেলেগ ব্যৱসায় আৰম্ভ কৰিছে আজিকালি নতুনকৈ আকৌ কিছুৱে আনাৰসৰ খেতি কৰিছে আৰু সেইমতে আও কিছু কিন্তু ফিচাৰী ব্যৱসায় কৰিছে মাছৰ ব্যৱসায় মাছৰ উৎপাদন কৰিছে